হেল্ল' অঁ কি কৰিছ অঁ মই এনেই আছো ভাত খালী অঁ মই খালো দেই হেৰি কাইলৈ ফ্ৰী আছনে দিনটো অঁ কাইলৈ ভাবিছিলো শ্বপিং ম'ললৈ যাম বুলি আক' বজাৰ অলপ কৰিব আছিল যাবি ন কাইলে সোনকালে যাম দছটামান বজাত তাকে মোৰ অলপ বস্তু ল'ব লগীয়া আছিলে আক'এই কাপোৰ কানি পুৰণা হৈ গৈছে মানে চব হেইটো কাৰণে নতুনকে কেইযোৰমান লওঁ ভাবিছোঁ তই কিবা ল'বি নেকি অঁ অঁ হয় নেকি মেখেলা চাদৰ কি এনেই কেনকুৱা ল'ম বুলি ভাবিছ অঁ অঁ পাবি তাত কেইবা ধৰণৰো পোৱা যায় হয় নেকি অঁ যাম মই গৈ পোৱা নাই যাম তোৰ লগত তেতিয়াহ'লে অঁ কি কি পায় তাত অঁ তাত অঁ হয় নেকি এনেকুৱা চেণ্ডেল জোতা তেনেকুৱা পাম ন' অঁ তেনেকুৱা আৰু ভাত খোৱা মই ডিছ এখনো লাগিছিলে তাতে পাম তেতিয়াহ'লে ঠিক আছে কাইলে যাম তেতিয়াহ'লে দে